মাৰ ঘৰত চাহ মই বনাওঁ ৰাতিপুৱাৰ লাল চাহকাপ চাহপাত দিওঁ তাৰ পৰা তাত কমটি পৰিমাণে চেনিতো দিওঁ আৰু ইলাচী গুটি দিওঁ তাৰ পিছত পানী দিওঁ এনেকৈ কৰি চাহটো উতলাওঁ উতলাই পিনি চাহটো বাকি পিনি আমি তেনেকৈ খাওঁ আৰু তেনে ক্ষেত্ৰত আমি ধৰি লওক পানী লগা হ'লে মানেও আমি চাহত এনেকৈ জালুক দিওঁ তাৰ পৰা আদা আৰু লং ইলাচী এনেকেই দি পিনি খালে কাঁহ চৰ্দীটো অকণমান আৰাম পাওঁ তাৰ পাছত আমি গাখীৰ চাহটো বনাওঁ ধৰি লওক গাখীৰটো পাক কৰি লওঁ লোৱাৰ পিছত গাখীৰটো গাখীৰ পাক কৰি থৈ লওঁ লোৱা পিছত আকৌ পানীটো গৰম কৰোঁ গৰম কৰা পিছত আকৌ তাত চাহপাত দিওঁ চাহপাত দিয়া পিছত আকৌ চেনি দিওঁ চেনি দিয়া পিছত আকৌ গাখীৰ দিওঁ গাখীৰ দিয়া পিছত এনেকৈ আমি উতলাই চাহটো খাওঁ এতিয়া তেনেকেও চাহ আমি বনাওঁ